মই আপোনালোকৰ পৰা ফাউণ্ডেশ্বন এটা অৰ্ডাৰ দিছিলোঁ এটা নহয় দুটা শ্বেডে দিছিলোঁ তো দুটা শ্বেডেই মানে মই ক্লায়েণ্টৰ ওপৰত ইউজ কৰি বহুত ভাল পাইছোঁ প্ৰ'ডাক্টটো বহুত ধুনীয়াকৈ ব্লেণ্ড হয় আৰু শ্বেড কেইটাও বহুত ধূনীয়া হয় ইণ্ডিয়ান স্কিন ট'নৰ লগত পুৰা মিলি যায় মানে বহুত ভাল লাগিছে মোৰ ইউজ কৰি আগলৈকেও আৰু ইউজ কৰিম বুলি ভাবিছোঁ